অঁ বাইদেউ কি কৰিছে মই এই ভাত চাত খাই মেলি এনেই বহি আছোঁ আছোঁ দিয়া এনেকেই এই বিহু আহি আছে যে গম পাইনে সেইটো হে আপুনি বজাৰ চজাৰ কিবা কৰিলে নি বাৰু

হয় হয় ও মই ভাবিছিলোঁ কাইলে বিশাল মাৰ্কেটত যাওঁ নেকি বোলো

ও অঁ তাকে হয় হয় তাকে মই সেই শুনি পেলাইহে যাম বুলিহে ভাবিছোঁ আকৌ অঁ নিশ্চয় হয় মই কাইলে আপোনাক ফোন এটা কৰিম বাৰু দেই মই যোৱাৰ আগত অঁ এই ৰাতিপুৱা মানত ইমান ৰাতিপুৱা নাযাওঁ দিয়ক দহটামান বজাত সেনেকে যাম চাগে ন দহমান বজাত এই বাদ দিয়ক না আপোনাৰ মিটিংখন কেনচেল কৰি দিয়ক আকৌ নহ'লে ৰাতিলেকে কৰি দিওঁ নি বাও আজিকালি আকৌ ৰাতিহে চলে আকৌ বেছিকে এই গধূলি অঁ গধূলি টাইমত ওলাই গ'লে হ'ল বেছ ভাল লাগিব ও অ মই কোন কাহানিবাতে ভাবিলোঁ আপুনি ক'ব নালাগে দিয়ক ঠিক আছে ঠিক আছে এতিয়া ৰাখিছোঁ দেই বাইদেউ অঁ হ'ব